কেইবছৰমান আগৰ পুৰণি মোবাইল আৰু বৰ্তমানৰ স্মাৰ্ট ফোনৰ মাজত ভালেখিনি পাৰ্থক্য দেখিবলৈ পোৱা যায় আগৰ মোবাইল প্ৰথম অৱস্থাত টেলিফোন ব্যৱহাৰ কৰা হৈছিল টেলিফোন ব্যৱহাৰ কৰাৰ বহুবছৰ পিছতহে মোবাইল ফোনৰ প্ৰচলন আৰম্ভ হয় আৰম্ভণিতে মোবাইল ফোনসমূহ সাধাৰণতে কি পেড জড়ি জড়িত আছিলে য'ত কি পেডসমূহ ব্যৱহাৰ কৰি গ্ৰাহকসকলে মোবাইল ফোনৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিলে ইয়াত নাম্বাৰসমূহ ডাইল কৰিবলগীয়া হৈছিল কিন্তু তাৰ বহুবছৰ পিছত মোটামুটি দুহেজাৰ দহ চনৰ ওচৰে পাজৰে স্ক্ৰিণ টাছ মোবাইল অৰ্থাৎ স্মাৰ্ট ফোনৰ ব্যৱহাৰ আৰম্ভ আৰম্ভ হ'বলৈ ধৰে স্মাৰ্ট ফোনৰ ভিতৰত তিনিটা ধৰণৰ মোবাইল ওলাইছিলে তাৰে কিছু আছিল এনড্ৰইড ফোন কিছু আছিল ৱিনড'জৰ লগত জড়িত আৰু কিছু আইফোন ইয়াৰে এনড্ৰইড ফোনসমূহ প্ৰথম অৱস্থাত বহু বেছি পৰিমাণে প্ৰচলন হৈছিলে তেনে এনড্ৰইড ফোনৰ ভিতৰত কিছুমান ফোন হৈছে চেমচাং বা নকিয়া বা মটৰলা ইত্যাদি তাৰ তাৰ উপৰিও

আইফোনৰ ব্যৱহাৰ হৈছিল আৰু ৱিনডজৰ ফো ব্যৱহাৰ হৈছিলে এই স্মাৰ্টফোনসমূহ সাধাৰণতে এনড্ৰইডজনিত আছিল আৰু এনড্ৰইড মোবাইলসমূহ স্ক্ৰিন টাছ আছিল যিসমূহ ব্যৱহাৰ কৰিবলৈ পূৰ্বৰ চুইচ টিপা মোবাইলসমূহৰ তুলনাত খুব ভালেখিনি সহজ আছিলে আৰু ইয়াৰ উপকাৰিতাও পূৰ্বৰ ফোনৰ তুলনাত অধিক এই ফোনসমূহ ব্যৱহাৰ কৰিবলৈ সাধাৰণতে স্ক্ৰিনখন চুলেই এই ফোনে প্ৰতিক্ৰিয়া কৰিছিলে যাৰ সময়ত গ্ৰাহকৰ সময় বহুলাংশে বাচিছিলে এই ফোন ব্যৱহাৰৰ জৰিয়তে মানুহে ইণ্টাৰনেট

লাভ কৰিছিল এই ইণ্টাৰনেট সেৱা প্ৰথম অৱস্থাত টুজিৰ পৰা আৰম্ভ হৈছিলে আৰু ক্ৰমান্বয়ে থ্ৰী জি ফ'ৰ জি আৰু আমাৰ দেশত বৰ্তমান ফাইভ জিলৈকে প্ৰচলিত হৈ আছে আৰম্ভণিৰ সময় চোৱাত এই নেটৱৰ্ক বা নেটৱৰ্ক সেৱা চিমৰ দ্বাৰা প্ৰভাইড কৰা হৈছিলে সেই চিমসমূহৰ ভিতৰত উল্লেখনীয় আছিল এয়াৰচেল এয়াৰটেল ভোডাফোন আইডিয়া বা ৰিলায়েঞ্চ পৰৱৰ্তী সময়ত ইয়াৰে কিছুসংখ্যক ফোন নেটৱৰ্ক প্ৰদানকাৰী সেৱা কৰ্তন কৰা হৈছিল আৰু বৰ্তমান চলি থকাৰ ভিতৰত ইয়াৰে ৰিলায়েঞ্চৰ জিঅ' এয়াৰটেল আৰু ভোডাফোন আইডিয়া চলি আছে এই নেটৱৰ্কসমূহ প্ৰথম অৱস্থাত টো জিত ব্যৱহৃত হৈছিল যাৰ বাবে গ্ৰাহকে ৰিচাৰ্জ কৰিবলগীয়া হৈছিল এই ৰিচাৰ্জ বিভিন্ন প্ৰকাৰৰ আছিল দৈনিকভিত্তিত আছিল সাতদিনীয়া আছিল পোন্ধৰদিনীয়া আছিল কিছুমান মাহেকীয়া আছিল আৰু পষেকীয়াও আছিলে এই ৰিচাৰ্জসমূহৰ বাবে প্ৰথম অৱস্থাত গ্ৰাহকে দোকানলৈ গৈ ৰিচাৰ্জসমূহ দোকানীৰ পৰা কিনিবলগীয়া হৈছিল যাৰবাবে এখন স্ক্ৰেট্চ কাৰ্ড পোৱা গৈছিল আৰু সেই স্ক্ৰেট্চ কাৰ্ড স্ক্ৰেট্চ কৰি তাৰ নাম্বাৰসমূহ ডাইল কৰি সেই ধৰণে ৰিচাৰ্জ কৰিবলগীয়া হৈছিল পৰৱৰ্তী সময়ত স্মাৰ্টফোনৰ প্ৰচলন আৰম্ভ হোৱাৰ লগে লগে ৰিচাৰ্জ কৰাৰ ধৰণৰো সালসলনি হয় বৰ্তমান আগৰ নিচিনাকৈ দোকানলৈ গৈ গ্ৰাহকে দোকানীৰ পৰা ৰিচাৰ্জ কাৰ্ড ক্ৰয়ৰ পৰিৱৰ্তে নিজৰ মোবাইলতে ঘৰৰ পৰাই অনলাইন যোগে এই ৰিচাৰ্জ কৰিব পাৰে এনে ৰিচাৰ্জসমূহ কৰিবৰ বাবে খুবেই সহজ আৰু প্ৰায় সকলোধৰণে এই এইধৰণে ৰিচাৰ্জ কৰিবলৈ সুবিধা পায় মই আৰম্ভণিতে এয়াৰচেল চিম ব্যৱহাৰ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত মই আইডিয়া ব্যৱহাৰ কৰিছিলোঁ কিন্তু যিহেতুকে দুয়োখন চিমৰে সেৱা কিছু কিছু অসুবিধা পোৱা গৈছিল গতিকে বৰ্তমান সময়ে মই জিঅ' চিম ব্যৱহাৰ কৰি আছোঁ এই জিঅ' চিম ব্যৱহাৰ কৰাৰ বাবে মই মাহেকীয়া ভিত্তিত বা কেতিয়াবা তিনিমহীয়া ভিত্তিত ৰিচাৰ্জ কৰোঁ মোৰ সাধাৰণতে ৰিচাৰ্জ কৰিবলৈ আৰু ডাটা পেকৰ বাবে মাহিলি আঢ়ৈশৰ পৰা চাৰে তিনিশ মান টকাৰ প্ৰয়োজন হয়